হেল্ল' অ'লা এজেঞ্চিত লাগিছে নেকি অঁ মই গনেশগুৰিত ৰখি আছিলোঁ আপোনালোকৰ কেব এটা বুক কৰিছিলোঁ মানে ঠিক আছে এঘণ্টা মান হ'ল ড্ৰাইভাৰজনে কল কৰি আছে মোক তেওঁ নিৰ্দিষ্ট এই যোনটো মই গণেশগুৰিত ৰখি আছোঁ তাত আহিয়ে পোৱা নাই বাৰে বাৰে কল কৰি আছে ল'কেশ্যন সুধি আছে কিন্তু তেওঁ মোক ট্ৰেক কৰিব পৰা নাই নে কি আহিয়ে পোৱা নাই নহয় নহয় মই তেওঁক ভালেই এড্ৰেছ কৈ আছোঁ মই গণেশগুৰিত ৰখি আছোঁ এঘণ্টাৰ পৰা তেওঁ মোক কল কৰি আছে অঁ কিবা ৰাজীৱ নে কি বুলি ক'লে নামটো নাজানো ভালকৈ মন দিয়া নাই ৰাজীৱ বুলিয়ে কৈছিলে অঁ এঘণ্টামান হ'ল দাদা এটা কাম কৰক নহয় মই আচলতে মোৰ ডেষ্টিনেশ্যনটো আছিলে আপোনাৰ কামাখ্যা মন্দিৰ যাম বুলি ভাবিছিলোঁ মই এতিয়া ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ তেওঁ দেৰি কৰিছে এতিয়া জানেই কামাখ্যা মন্দিৰত কেনেকুৱা ভিৰ হৈ থাকে নহয় নহয় নহয় এটা কাম কৰক আপুনি কেবটো কেঞ্চেল কৰি দিয়ক নেলাগে নহয় কেঞ্চেলেই কৰি দিয়ক নেলাগে তেওঁ আহিয়ে পোৱা নাই তেতিয়াৰ পৰা মোক কল কৰি আছে ইপিনে সিপিনে ইপিনে মোক তেওঁ তেওঁ তেওঁ কৈয়ে আছোঁ গণেশগুৰি গণেশগুৰি গণেশগুৰি কি জানো বুজি পোৱা নাই নে কি নেলাগে নেলাগে আপুনি এটা কাম কৰক মোক কেবটো কেঞ্চেল কৰি দিয়ক আকৌ বেলেগ কে কেব পঠাব তাতকৈ ভাল আপুনি এটা কাম কৰক কেবটো কেঞ্চেল কৰি দিয়ক মই বেলেগ চাই চাই লৈছোঁ নেলাগে হ'ব দাদা নালাগে মোক আপুনি এই কেবটো কেঞ্চেল কৰি দিয়ক মোক এইটো নেলাগে কেলৈ কি মোৰ অলৰেডি দেৰি হৈ আছে ট্ৰিপটো কেঞ্চেল কৰিছোঁ নালাগে মই নেক্সট ডে' যাম অঁ অঁ ঠিক আছে ঠিক আছে আপুনি মোক কেঞ্চেল কৰি দিয়ক কেবটো কেঞ্চেল কৰি মোক নেলাগে আপোনাৰ মই নেক্সট ডে' যামগৈ মোক ট্ৰিপটোৱে কেঞ্চেল কৰি দিয়ক হ'ব দিয়ক আকৌ লাষ্ট টাইম কল কৰিব কৈছে আপুনি ঠিক আছে আপুনি এটা কাম কৰক আপুনি কল কৰি সুধি লওঁক নহ'লে আপোনালোকৰ মানুহ আপোনালোকৰ জানিব লাগে ন ক'ত আছে কি নাই এইটো আপোনালোকৰ দায়িত্ব ন মোৰ দায়িত্ব নহয় নহয় মই কেব অৰ্ডাৰ কৰিলোঁ তেওঁক মই ডেষ্টিনেশ্যন কৈ থৈছোঁ ক'ত যাব যাম ক'ৰ পৰা ক'ত যাম মই সব কোৱা আছে তেওঁ যদি আহি কিনে প্লেচটোতে নাপায়গৈ ডেন ইমান দেৰি মই কি কৰি আছোঁ ইয়াত সেইটো কথা নহ'বই নহয় দাদা আপোনালোকে আপোনালোকক মই যিমানটো টাইমত কৈছিলোঁ সিমানটো টাইমততো ফাৰ্ষ্ট টাইম আহি নাই পোৱা আপোনালোকে আকৌ মোক কল কৰি কৰি সুধি আছে তেওঁ ক'ত আছে ক'ত আছে ক'ত আছে মই জেগাতে থিয় হৈ আছোঁ য'ত মই ক'লোঁ তেওঁ আহিয়ে পোৱা নাই মোৰ কমিউনিকেশ্যন বেয়া বুলি ক'লে নহ'ব ঠিক আছে মই ঠিকেই কৈ আছোঁ তেওঁক জেগাৰ নাম কৈ আছোঁ তেওঁ আহি পোৱা নাই এটা কাম কৰক আপুনি কেবটো কেঞ্চেল কৰি দিয়ক মই মোৰ ট্ৰিপটোৱেই কেঞ্চেল কৰিছোঁ নহয় নেলাগে মোক ট্ৰিপটো কেঞ্চেল কৰিছোঁ আপুনি কেবটো কেঞ্চেল কৰি দিয়ক থেংক ইউ